হয় এটি নৱজাতকৰ প্ৰথম বছৰটোত পালন কৰা বিভিন্ন আচৰণৰ বিষয়ে মই আজি ক'বলৈ ওলাইছোঁ তিনি দিনত কচু জাল কচুজালৰ দিনা কুকুৰা মাংস লগতে কচু শাকেৰে আৰু নানা ধৰণৰ চব্জিৰে মানে ভোজ ভাত খুওৱা হয় আৰু সাত নম্বৰ দিনা বাজলৈ ওলোৱা বুলি কয় বাজলৈ ওলাওঁতে গোপিনীসকলে মাহ প্ৰসাদ প্ৰসাদ খুওৱা হয় আৰু ছোৱালী হ'লে একৈছ দিন আৰু ল'ৰা হ'লে ত্ৰিছ দিনৰ দিনা শুদ্ধি পতা হয় শুদ্ধিতো আপোনাৰ মাছ মাংসই অতিথিক আপ্য়ায়ণ কৰা হয় আৰু সাত মাহত অন্নপ্ৰসন্ন অন্নপ্ৰসন্নটো আপোনাৰ ভোজ ভাতে সকলোবোৰ আয়োজন কৰা হয় শিশুটিক সেইদিনা ভাত মুখত দিয়া বুলি কোৱা হয় ভাত মুখত দিয়া হয় তেখেতৰ আৰু বছেৰেকৰ শেষত তেখেতক জন্ম উৎসৱ পালন পৰা হয়